অঁ কোনে ক'লে

অঁ হেৰি বৈষ্ণৱ ধৰ্মটো এইটো হয় আপুনি হেৰি কৰক প্ৰথমে আপুনি গড়মূৰ মাজুলিলৈ যাওক এই মাজুলিলৈ গ'লে আপুনি কেইবাখনো তাত সত্ৰ আছে গড়মূৰ সত্ৰ আছে আউনিআটী আছে কমলাবাৰী সত্ৰ আপুনি এই আউনিআটীতে যদি গৈ সোমায় তাত হয় হয় ভকত শিষ্যসকল থাকেই তেখেতলোকৰ লগত আপুনি প্ৰথমে বৈষ্ণৱ ধৰ্মটোৰ বিষয়ে অলপ আলোচনা কৰক তাৰপিছত আপুনি মই পিছে পৰে আপোনাৰ কাৰণে সময় মিলাই সত্ৰাধিকাৰ পিতাম্বৰ গোস্বামীৰ লগত লগ ধৰি আমি পিছত বহলকৈ কথা পাতিম আপুনি সদ্যহতে তাৰ ভকত বৈষ্ণৱসকলৰ লগতে লগ ধৰি আপুনি অলপ বৈষ্ণৱ ধৰ্মটোৰ ওপৰত আলোচনা কৰি আহক